এক লাখ বিছ হেজাৰ তিন লাখ চল্লিছ হেজাৰ পাঁচ লাখ পঞ্চাছ হেজাৰ ছয় লাখ পঞ্চাছ হেজাৰ সাত লাখ ত্ৰিছ হেজাৰ